আমাৰ পৰা নাতিদূৰৈত জালুকবাৰীত ভূপেন হাজৰীকাৰ সমাধি ক্ষেত্ৰ আছে তালৈ নিতৌ দৰ্শনাৰ্থী যায় এইটো চাবলৈকে আৰু কিছু দূৰ গ'লে আন এখন পাৰ্ক আছে আদাবাৰী তিনিআলিত এইখনলৈকো যায় আৰু গোৱালপাৰাৰ ফালে যোৱা ৰাস্তা ৰাণীৰ ফালে আপোনাৰ এখন ইক' পাৰ্ক আছে সেইখন বেচৰকাৰী বাৰু কিন্তু আৰু থিয়েটাৰটো আগতে আমাৰ ওচৰত এখন থিয়েটাৰ আছিলে কিন্তু তাত মানুহে যিহেতু এইখিনি এটা ৰেচিডেঞ্চিয়েল এৰিয়া আৱাসিক ক্ষেত্ৰ এতিয়া তাত ৰিহাৰচাল হৈ থাকিলে মানুহবোৰো বৰ অসুবিধা পায় সেইবাবে এইবাৰ আন এখন থিয়েটাৰে পেণ্ডেল বহুৱাইছিল আখৰাৰ কাৰণে কিন্তু মানুহবোৰে আপত্তি কৰি পেলাই তাক উঠাই দিছে বৰ দিগদাৰি আৰু যিটো কথা কোৱা হ'ল যি চিনেমা হ'ল আজিকালি ডিজিটেল চিনেমা হ'ল ওচৰত আছে এয়াৰপৰ্টৰ ওচৰতে ডিজিটেল চিনেমা হ'ল এটা আছে তাত ফাইভ ষ্টাৰকে ধৰি বিভিন্ন মানুহৰ হোটেলো আছে বাহিৰৰ মানুহে আহি থাকে সময় পালে আমাৰ স্থানীয় মানুহে হওক বাহিৰৰ মানুহেই হওক তাত গৈ পেলাই চিনেমাও চায় আৰু চিনেমা চাবলৈ নিশ্চয়কৈ পইচা দিব লাগিব এনেয়ে বিনা পইচাত নোসোমায় আৰু যিটো কৈছোঁ যে বাকী পাৰ্কখনত আদাবাৰী তিনিআলি পাৰ্কটো পইচা দিব লাগে বা প্ৰাইভেটকে ৰাণীৰ ওচৰত যিখন আছে তাতো পইচা দি সুমুৱাব লাগে আৰু বিনামূলীয়া কেৱল বোধকৰোঁ ভূপেন হাজৰীকাৰ সমাধি ক্ষেত্ৰখন সেইখন বিনামুলীয়া বাকীনো আজিকালি আৰু মানুহৰ ধৰক ইমান বেছি হাতত সময়ো নাথাকে মই বন্ধৰ দিনতহে আমি এইবিলাক ঠাইলৈকে ফুৰিবলৈ যাওঁ বা হোটেলখন থাকিলে তাত ভাতকেইটা খাই অহা হয় ঠিক তেনেকুৱা আৰু